হেল্ল' অ মই হেনা তাঁতীয়ে কৈ আছোঁ মানে শুনিছিলোঁ আপুনি ষ্ট্ৰবেৰী বিক্ৰী কৰিছে বুলি তো মইও মানে বিজনেচ কৰোঁ আৰু শুনামতে মানে প্ৰায়েই কৈ আছে যে আপোনাৰ যিটো নেকি অলপ মানে বেয়াকৈ চলি আছে আপোনাৰ অৱস্থা তো ভাবিছোঁ মানে মই আপুনি যিখিনি বিক্ৰী কৰি আছে ষ্ট্ৰবেৰী তো মই মানে কিনিম বুলি ভাবিছোঁ তো যিখিনি আছে আপুনি মোক সেইখিনি দিব পাৰিবনে নিশ্চয় মই আপোনাৰ যিখিনি উচিত মূল্য মই সেই সকলোখিনি মই আপোনাক দিম বাত মোক আপোনাৰ যিটো মানে ষ্ট্ৰবেৰী আছে সেই সকলোখিনি মোক লাগে ঠিক আছে তো মই কালি পৰহি মানে আহিম আৰু আপোনাৰ যিটো উচিত মূল্য মই সেই সকলোখিনি দিম মই আপোনাৰ আ ষ্ট্ৰবেৰীখিনি মই লৈ আহিম